আজিকালি মহিলাসকল ব্যৱসায়ত জড়িত হ'লে নিজৰ প্ৰয়োজনীয় বস্তুবিলাক ল'বৰ কাৰণে ঘৰখন চম্ভালি ল'বৰ কাৰণেও মহিলাবিলাক স্বাৱলম্বী হোৱাৰ হোৱাৰ মানে বহুতখিনি এই বস্তুৰপৰা জড়িত হ'বলগীয়া হয় এইবিলাক কাপোৰ চিলাই যিকোনো ব্যৱসায়ত জড়িত হ'বলৈ কৰিবলগীয়া হয় জড়িত হৈ মানে জড়িত হোৱা কাৰণে ভাল আজিকালি মহিলাসকলৰ নিজৰ ল'ৰা ছোৱালী সকলোখিনি কাৰণে কৰিবলগীয়া হয় আৰু এইটো কাৰণে ভালেই এইবিলাক কামত মহিলাসকল নিজেই নিজৰ উপাৰ্জন কৰি ঘৰখনো চলায় ধুনীয়াকৈ ৰাখিবলৈ ৰাখিব পাৰে আৰু টকা পইচা অভাৱ হ'লেও মানুহজনৰো বহুতখিনি সহায় হয় ছোৱালীবিলাকৰো নিজৰ পঢ়োৱা শুনোৱা সকলোখিনি মহিলাৰ আজিকালি বিউটি পাৰ্লাৰ চাই বিউটি পাৰ্লাৰ চিলাই মেচিন আজিকালি বহুত ধৰণৰ নানান ব্যৱসায় লগত বহুত মহিলা জড়িত এইবিলাক ভাল কথা ভাল ভাল আজিকালি এনেই ঘৰত বহি থাকি একো উপাৰ্জন নহয় ঘৰত এনেই বহি থকাতকৈ সকলো মহিলা আজিকালি এইবিলাক ক্ষেত্ৰত জড়িত হৈ পৰিছে চিলাই মেচিনৰ কাম কাম চুলি বিউটি পাৰ্লাৰ আৰ আৰ চি এমৰ বস্তু আৰ চি এম সেইবিলাকতো বস্তু বিক্ৰী কৰা হয় হয় সেইবিলাক কামতো বহুতখিনি ভাল ভাল কথা কিছুমান জানিবপৰা যায় এই বহুত ছোৱালীয়ে নিজেই নিজৰ মানে নিজক চম্ভালি লৈ বহুতখিনি উন্নতি পথলৈ আগুৱাই যায় নিজৰ ঘৰ এখন ধুনীয়াকৈ ৰাখি পৰিয়ালটোৰ লগত ভালকৈ খাপ খাই থাকিবপৰা যায় অভাৱ অনাাতন এইবিলাকৰপৰাও দূৰ হয় এইবিলাক কৰি ভালকৈ কৰি থাকিলে ভাল কথা এইবিলাক কামৰ কাৰণে মহিলাবিলাক আগবাঢ়ি যোৱাতো বহুত ভাল কথা মহিলা সদায় আগবাঢ়ি যাব লাগে মহিলাবিলাকৰ নিজৰৰ প্ৰয়োজনীয় বস্তু কিবা কিবি দৰকাৰ হয় সেইবিলাকৰ কাৰণেও ল'ৰা ছোৱালীবিলাকক পঢ়োৱা শুনোৱটো দৰকাৰ হয় আজি ল'ৰা ছোৱালী টিউচন দিয়া নিজেই নিজক পঢ়িব কাৰণেও লাগে সেইবিলাকৰ কাৰণে আজিকালি বহুত ধৰণৰ ব্যৱসায় মহিলাবিলাকে কৰিবলৈ লৈছে এইবিলাক ভাল কথা ভাল কাম ভাল ক্ষেত্ৰত আগবাঢ়ি যাব লাগে ভালকৈ কৰিলে বহুত উন্নতি কৰিবপৰা যায় এইবিলাক কাৰণে যেনেকৈ নহওক ঘৰখন ধুনীয়াকৈ চলাই থাকি কৰিবপৰা যায় মানুহজনৰো বহুতখিনি সহায় হয় মানুহজনে কৰিব পাৰে এইবিলাক কাম মানুহজনৰ মানুহজনেও সহযোগ দিয়ে ভাল কাম আগবাঢ়ি গ'লে ব্যৱসায়বিলাক মণিহাৰী দোকান কাপোৰ দোকান এইবিলাক কৰিলেও আজিকালি বহুত ধৰণৰ ভাল ভাল ভাল ইনকাম কৰা যায় খাৰু বনোৱা মণি কাণফুলি বনোৱা এইবিলাকো কৰি কৰিব পাৰি ব্যৱসায়ত জড়িত হোৱা মহিলাবিলাক সক লোৰ বিষয়ে এইবিলাক বহুত ভাল কথা আজিকালি এই ছোৱালীবিলাকেও বহুত নিজক নিজেই ভাল ভালকৈ কাম কৰি ভালকৈ আগবাঢ়ি গৈছে এইবিলাক কৰিবৰ কাৰণে ঘৰৰপৰা মাক দেউতাকেও হেৰি আগবঢ়াই দিব লাগিব ভালকৈ কৰিলে নিজৰ ইনকাম কৰি বহুত ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে ব্যৱসায় কৰিবলৈ মহিলাসকলক বহুতখিনি এই টকাৰ প্ৰয়োজন হয় প্ৰয়োজনৰ টকাখিনিও নিজেই এই ভালকৈ জমা কৰি ৰাখি নিজৰ এটা ভাল কাম খটাই ভালকৈ কাম কৰিব পাৰে সেইবিলাক কামৰ কাৰণে মহিলাবিলাকৰ আজিকালি বহুত কামত সহায় সহযোগ হয় আজিকালি এই আত্মসহায়ক গোটবিলাকতো বহুত ভাল ভাল আঁচনি দিছে সেইবিলাকত লোন লৈয়ো বহুত বহুত মহিলা ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে মহিলাবিলাক স্বাৱলম্বী হৈছে তাঁত বোৱা কাপোৰ তাত বৈ কাপোৰ বেচি নিজকে নিজেই আগবাঢ়ি গৈছে সকলোখিনি কামত ভালকৈ কৰি আত্মসহায়ক গোটবিলাকত আজিকালি মানে গোটৰ পইচা পায় নিজেই নিজক ধুনীয়াকৈ নিজেই কিছুমান কাম কৰিব পাৰে এইবিলাক কাম কৰা কৰিবলৈ হ'লে মহিলাসকল সকলো ক্ষেত্ৰত আগবাঢ়ি গৈ ভালকৈ কৰিবপৰা যায় ঘৰখনৰ সহায় সহযোগিতাও লাগে মানুহজনৰ সহায় সহযোগিতাও লাগে মানুহজনে ভালকৈ সহযোগিতা কৰি ভালকৈ কৰিবপৰা যায় কামবিলাক দুয়োজনে আগবাঢ়ি গৈ ধুনীয়াকৈ কৰিলে কামবিলাক সফল হয় মহিলাগৰাকীও মনৰপৰা ধুনীয়াকৈ কামবিলাক কৰিব পাৰে মহিলা আজিকালি বহুত মহিলা ব্যৱসায়বিলাকত জড়িত হৈ পৰিছে পইচাৰ অভাৱ অনাতন আজিকালি বস্তু বাহনিৰ দাম সেইবিলাকৰ কাৰণেও মহিলাবিলাক ব্যৱসায়ত জড়িত হ'বলগীয়া হয় মহিলা নিজেই ব্যৱসায়ত জড়িত হৈ কাম কৰিব পাৰিলে নিজৰ প্ৰয়োজনীয় বস্তুবিলাক লৈ ভালকৈ ৰাখি কৰি থাকিলে ধুনীয়াকৈ নিজক নিজেই ধুনীয়াকৈ চলি থাকিব পাৰে সেইবিলাকৰ কাৰণে আজিকালি মহিলাবিলাক থাকি নিজে নিজৰ ব্যৱসায় তাঁত বোৱা সূতা কটা দোকান নিজেই ব্যৱসায় কৰি চলাতো নিজৰ কাৰণে ভাল সকলো কাম নিজেই কৰিব মহিলাই নিজেই আগবাঢ়ি গৈ কৰিব পাৰিলে এইবিলাক কামত ভাল এই বুলি ভাবোঁ নিজেই এই মহিলা হয় এগৰাকী আমিও ছাগলী পোহোঁ হাঁহ পোহোঁ কুকুৰা পোহোঁ এইবিলাক কাম কৰিয়েই আমি ঘৰখন চলাই আছোঁ গাহৰি পোহোঁ গাহৰি পুহিও বহুত মহিলাই স্বাৱলম্বী হৈছে মহিলাবিলাক ব্যৱসায় ক্ষেত্ৰত আগবাঢ়ি যাবলৈ হ'ব পাৰিছে এইবিলাক কামৰ কাৰণে এইবিলাক কৰি বহুতখিনি মহিলা উপাৰ্জন কৰি ই ধুনীয়াকৈ ঘৰখন ৰখা ৰাখি থৈ থ'বলগীয়া হয় ঘৰ দুৱাৰ বনাব পাৰিছে ল'ৰা ছোৱালী ধুনীয়াকৈ পঢ়া শুনাত আগবঢ়াই নিব পাৰিছে এইবিলাক কামৰ কাৰণেই মহিলাবিলাক ব্যৱসায়ত জড়িত হ'বলৈ হ'লে নিজেই মহিলাবিলাক সফল হয়